ক'ভিডৰ সময়ত মই অফিচ যোৱাৰ সময়ত মেজিকৰ ড্ৰাইভাৰজনক দেখিলো যে নিজেও মাস্ক পৰিধান কৰা নাই আৰু ক'ভিডৰ সময়ত মেজিকত দুজন বা তিনিজন পেছেঞ্জাৰ দুই মিটাৰ দূৰত্বত বহিব দিয়া হৈছিলে কিন্তু ড্ৰাইভাৰজনে নিজেও মাস্ক পৰিধান কৰা নাই আৰু আৰু মেজিকত সাত আঠজন পেছেঞ্জাৰ বহাইছে গতিকে আমি দুই মিটাৰ দূৰত্ব বজাই দুই মিটাৰ দূৰত্বত বজাই থাকিব লাগে আৰু কিন্তু মই মাস্ক পৰিধান কৰি কৰিছিলো কৰিছিলো আৰু আমাৰ গাঁও অঞ্চলত ক'ভিডৰ সময়ত কিবা বিশেষ কাম কামত কামতহে ওলাই যাব মাস্ক পৰিধান কৰি বজাৰলৈ বস্তু বা বস্তু বজাৰ কৰিবলৈ গৈছিলো কিন্তু চবেই মাস্ক পৰিধান কৰিছিলো

সকলোকে মাস্ক পৰিধান কৰিবৰ বাবে বাধ্য কৰা হৈছিলে যিহেতু ক'ৰ'না ভাইৰাছ বহুত ভয়ংকৰ বেমাৰ এটা ওলাইছিলে আমি সকলোৱে গম পাওঁ কিন্তু মাস্ক পৰিধান কৰাটো বহুত আৱশ্যকীয় আছিল আৰু সকলোৱে যাতে মাস্ক ব্যৱহাৰ কৰে আৰু ড্ৰাইভৰজনক মই এইটোৱে ক'ব বিচাৰিছোঁ নিজে বা বাচি থাকক আৰু আনকো বচাই ৰাখক সেইকাৰণে দুই মিটাৰ দূৰত্ব বজা দুই মিটাৰ দূৰত্বত থাকিব লাগে বুলি ক'ব বিচাৰোঁ